মোৰ তাঁতশাল আছে ঘৰতে তাঁতশাল মই হেৰি কৰোঁ মানে নিজেই সূতা কাটি মেলি নিজেই গামোচা চাদৰ মেখেলা সকলোবিলাক মানে হেৰি কৰোঁ কৰা হয় আৰু বিশেষকৈ মানে কি হয় পকুৱা সূতাৰ চাদৰ যিটো কেঁচা সূতাৰ চাদৰ ঘৰত আমি নিজে বওঁ বৈ বিহু আহিলে বিহুত আমি এনেকুৱা হয় ঘৰত গোটেইখিনি চাদৰ মেখেলা বৈ মানে আমাৰ পৰিয়াল ডাঙৰ আছে বিভিন্ন ধৰণৰ মানুহক আমি হেৰি কৰিব পৰা যায় এই সেৱা শুশ্ৰূষা কৰিব পাৰোঁ এখন গামোচা বৈ গামোচা বৈ পেলাই আপোনাৰ এখন এমুুঠি দহমুঠি সূতাত আপোনাৰ এতিয়া কেইখন গামোচা তেৰখন চৈধ্যখন গামোচা ওলায় সেই গামোচা আমি বিক্ৰী কৰি এখন গামোচা আমি দুশ আঢ়ৈশ টকাত বিক্ৰী কৰোঁ বিক্ৰী কৰি মেলি ঘৰত আৰু বিভিন্ন ধৰণৰ এনেকুৱা ঘৰুৱা সমস্যাখিনিও আমাক অলপ দূৰ হয় বহুত লাভ কৰিব পাৰোঁ আপোনাৰ বহুতখিনিয়ে ধুনীয়া সুবিধা এটা আমাৰ হেৰি হয় আৰু লেতা আৰু মুগাৰ চাদৰ এৰী চাদৰ এৰী চাদৰ আমি যিটো পলু পুহোঁ মুগাৰ আমি পোৱালি পাত এৰাপাত এইবিলাক মানে আমি গোটেইখিনি হেৰি কৰোঁ কৰি আপোনাৰ মানে মানে পোৱালিখিনি যেতিয়া ওলাব ওলোৱাৰ পাছত আমাৰ এৰাপাত পাত এইবিলাক দি আমি মুগাক খুৱাই মেলি আমি মুগা পোহোঁ পোহোঁ ডাঙৰ কৰোঁ ডাঙৰ কৰি আপোনাৰ তাৰ পিছতে আমাৰ লেতাবিলাক আমি এইখিনি অলপ বিক্ৰী কৰি দিওঁ হয়তো ঘৰতো খোৱা হয় ঘৰত খাল দিওঁ তাৰ পিছত সূতাখিনি আমি এইবিলাক থৈ দিওঁ থৈ আমি এইবিলাক ঘৰত সূতা নিজেই সূতা কটো কাটি আপোনাৰ আপুনি এৰী চাদৰ আমি লওঁ এৰী চাদৰ বৈ পিনি এখন এখন এৰী চাদৰ আমাৰ আগতেতো বহুত কমতে আছিলে এতিয়াতো আপোনাৰ ক'বলৈ গ'লে এই বহুতেই দাম মানে আপোনাৰ হাজাৰ তিনি হাজাৰ চাৰি হেজাৰ টকা তেতিয়া বিক্ৰী হয় তেনেকুৱা এৰী চাদৰ আপোনাৰ বিক্ৰী কৰিব পাৰিলে আমাৰ বহুত ভাল আৰু নুনী সূতাৰ চাদৰ নুনি পকুৱা মুগা এৰী সূতাৰ চবেই বিভিন্ন ধৰণৰ বেলেগ বেলেগ আছে গোটেইখিনি সম্পূৰ্ণ আমি কৰিব পাৰোঁ নোৱাৰা নহয় বাৰু অঁ সেইটো হয় আপোনাৰ কি কয় এৰী সূতাৰ দাম বহুতেই আছে দেই এৰী সূতা মুগা সূতা অঁ অঁ আৰু তেনেকৈ আমাৰ এতিয়া কি ক'ব গাঁৱত বহুত তাঁত আছে ঘৰত মই বিশেষকে বোৱা মেখেলা চাদৰ তাঁতৰ ফুল বচা এইবিলাক কাম সকলোৱে কাম কৰোঁ অঁ অঁ কৰি মেলি ভালেই পাওঁ বেয়া নাপাওঁ সেইবিলাকতো আমাৰ গোটেইখিনি ধুনীয়া এটা ব্যৱসায়ী কৰা হয় মোৰ বিশেষকৈ এতিয়া দোকানো আছে দোকানো দিওঁ এই এতিয়া ঘৰত মানে ৰাতি কেতিয়াবা তাঁত বওঁ ৰাতি তাঁত বৈ এই চাদৰ মেখেলা সকলোখিনি মানে বোৱা চাদৰ মই দোকানতো ৰাখিব পাৰোঁ দোকানত ৰাখি এতিয়া নিজে তাত চিলাওঁ সেইখিনি চিলাই বোৱা চাদৰ চবেই সোধে ইমান ধুনীয়া চাদৰ এইবিলাক পকুৱা সূতা কেঁচা সূতা চাদৰ এইবিলাক বৈ দোকানত মই বিক্ৰী কৰোঁ বিকি কৰি আনি আকৌ ঘৰতো সেয়া সূতাই আপুনি আকৌ কিনি আনি মেলি ঘৰত ছোৱালী হেৰিকো কৰিব পৰা যায় এৰী সূতাৰ এৰী মুগা সূতাটো এতিয়া মানে মই জনাত মুগা সূতা আমি কি কৰোঁ ছাগু মাৰ দি সিজাওঁ সিজাই মেলি গোটেইখিনি আমি ধুনীয়াকৈ হেৰি কৰি লওঁ আৰু তেনেকৈয়ে কৰা হয় আৰু